হেল্ল' মোক অলপ পাচলি লাগিছিলে তপন ষ্টোৰ হয়নে অলপ পাচলি লাগিছিলে শাক পাচলি মোক লাগিছিলে অলপ কবি আলু পিঁয়াজ নহৰু মিঠাতেল অলপ লাগিব মোৰ মানে কালিলৈ অহা কালিলৈ মোৰ বাৰ্থ ডে' পাৰ্টি এটা আছে তাৰবাবে আৰু লাগিব আৰু কি কি আছে আপোনাৰ তাত পাচলি অঁ হয়

অলপ সৰহকৈ লাগিব বাৰু প্ৰায় দহ কেজি মানকৈ লাগিব বিলাহী মটৰ সেইখিনিও লাগিব বেঙেনা লাগিব অঁ ঠিক আছে বাৰু অঁ অহা কালিলৈ লাগিব দুপৰীয়ামানলৈ মানে ৰান্ধিব লাগিব কাৰণে কি কি আছে আপোনাৰ দুয়োটাই লাগিব দুয়োটাই লাগিব অঁ যাব বাৰু মই মানুহ পঠাম ইয়াৰ পৰা অঁ নাই চবজিটো চবজি এনে দহ কেজি মানকৈ লাগিব কিন্তু পিঁয়াজ নহৰু এইখিনি কম পৰিমাণৰ হ'লেই হ'ল পাঁচ কেজি এনেকৈ পিঁয়াজ পাঁচ কেজি নহৰু এক কেজিমান ঠিক আছে